অ কওকচোন অ মই শিৱসাগৰৰ পৰা আমাৰ গুৱাহাটী যাম হেৰি বাছৰ চিট কেইটা আছে বাৰু মই হেৰি দুটা যাম মোৰ মানুহজনে ময়ে যাম ডাবুল চিট লাগিব হেৰি মই কিন্তু আকৌ হেৰিয়ত লেডিজৰ হেৰিয়াত যাম আকৌ

অ লেডিজত যাম এ চি আমাৰ আগত যাম আগত যাম পাছত নুঠোঁ পাছলে আৰু বাছখন লাহে লাহে যাবনি হেৰি হ'লে দেৰি কিমান সময়ত পামগৈ বাৰু মই আঠবজা নহয় বাছখন কিমান সময়ত চলিব আৰু টিকেটৰ দাম কিমান হ'ব বাৰু দুটাত বাৰশ টকা ইমান দামনে দুটা ইমান দাম নহয় দেই আপুনি অকণমান চাব আকৌ আমালৈও মোৰ মানুহটো খেতিয়কহে না নাই হেৰি মই আগত মই আগত যাম আৰু লে লেজি লেজিকৈ গালি গাড়ীখন গ'লেও নহ'ব ন' মোৰ আকৌ সময়মতে পাবগৈ লাগিব নহয় নহয় নকয় হ'লেও আকৌ দামবোৰ বেছি হৈছে নেকি নহয় অকণমান কমাব মই আৰু আঠটা বজাত যাম ন' বাছখন কে পাই যামগৈ ন' অ লাহে লাহে গ'লে নহ'ব নহয় আকৌ মোৰ সেইটো অফিচৰ কথা আছে হেৰিয়ালে যাব লাগিব ও যোৰহাটত কিমান দেৰি ৰ'ব

নহয় তথাপিতো অকণমান হেৰি কৰি চাব আৰু ন' অ হেৰি কৰি মেলি আৰু দামটো অকণমান কমাওক আমি দুটা মানুহ আমাৰ খেতি মই অফিচৰ কাম এটাত যাম বুলি ভাবিছোঁ এতিয়া অফিচটো যদি সেই সময়মতে নাপাওঁগৈ নাপালে বৰ দিগদাৰ হ'ব নহয় অ

নাই আমি গধূলি যাম আকৌ গধূলি গধূলি গ'লে হেৰি আঠটা বজাত যদি যাওঁ ন' তেতিয়া আমাৰ হেৰি ৰাতিপুৱাতো কামটো হ'ব লাগিব দিনত গ'লে মোৰ কামটো আকৌ ঘৰতো কাম বন কথা আছে নহয় সেইকাৰণে আমি সন্ধিয়া যাম বুলি ভাবিছোঁ গৈ পিনি তেতিয়া ইয়াত যদি আমি ছটা চাৰে সাত অ টিকটটো ৰাতি লাগে অ নাইটচুপাৰত অ এতিয়া তেতিয়া আমি সাতটা বজা আগত পাই গ'লেগৈ আমি আকৌ হোটেলত চাহ তাহ খাম চাহ তাহ খাই আহিলোঁ খালি দামটো এতিয়া বেছি হৈছে নহয় অ পাঁচটা বজাত পালে তেন্তে আকৌ আমি হেৰিয়লে অফিচলৈ যাবলৈ এনে গাড়ী তাৰপৰা আকৌ গাড়ী চাড়ী পাম জানো আপুনি ক'ত ৰাখিব ক'ত ৰাখিব আপুনি গাড়ীখন

খানাপাৰাত তেন্তে আকৌ সেয়া পৰা গাড়ী নিবলৈ হ'লে হেৰি হ'ব নহয় আকৌ আগতে পেলাব হেৰি কৰিব ন' তাতকৈ আগতে হেৰি কৰিব হা হ'ব তেনেহ'লে হেৰিয়ত